ইনেই কিতাপ যিবিলাক অত্যাধিক প্ৰচাৰিত কিতাপ আছে তেনেকুৱা কিতাপৰ ভিতৰত এখন কিতাপ লাইফ অফ এ ড্ৰাইভাৰ বুলি এখন কিতাপ আছিলে কিতাপখন মই প্ৰথমতে পঢ়িবলৈ লওঁতে ঠিকেই পাইছিলোঁ কিন্তু তেখেতৰ লিখকৰ যিখিনি বৰ্ণনা বৰ্ণনাও ভাল কিন্তু আন আন মানুহক যেনে ধৰণে কিতাপখনে আকৰ্ষণ কৰিব পাৰিছিলে মোক তেনেধৰণে আকৰ্ষণ কৰিব নোৱাৰিলে কাৰণ হয়তো মই যিটো পাঠকৰ সকলো পাঠকৰে বেলেগ বেলেগ ৰুচি থাকে আৰু সেই ৰুচি অনুযায়ী মই যি বিচাৰিছিলোঁ হয়তো মই কিতাপখনত নাপালোঁ কিন্তু এইটোও স্বীকাৰ কৰিবলগীয়া যে খুব সুন্দৰভাৱে লিখকজনে এই কিতাপখনত তেওঁৰ যিটো বৃত্তি সেই বৃত্তিক লৈ আগবাঢ়ি যাওঁতে নানা ধৰণৰ কথাৰ তেওঁ সন্মুখীন হৈছে খুব সুন্দৰভাৱে তেওঁ উপস্থাপন কৰিছে কিন্তু তাৰ মাজতো মই পাঠক হিচাপে কিবা এটা যেন মোৰ কি হৈছিলে অকণমান মই তাত অনুভৱ কৰিছিলোঁ যে সেইখিনি যেন তাত পোৱা নাছিলোঁ তথাপিতো দুই এটা চৰিত্ৰৰ কথা আছিলে তাত কেতিয়াবা সেই চৰিত্ৰবিলাকৰ বিষয়ে লিখিবলৈ যাওঁতে তেখেতে এনে কিছুমান কথা তাত অৱতাৰণা কৰিছিলে কিন্তু সেই কথাবিলাক কেতিয়াবা হয়টো সঁচা কথাই আছিলে কিন্তু সদায় সেই কথাখিনিৰ কাৰণে যে মানে কি হয় তাৰ প্ৰাসংগিকতা সদায় নাথাকে বা মই সদায় সেই কথাখিনি মই সকলো মানুহৰ ক্ষেত্ৰতে প্ৰযোজ্য কৰিবলৈ মই নিবিচাৰোঁ আৰু সেইকাৰণে হয়তো কেতিয়াবা কিবা এটা কাৰণত মই পঢ়ি ভাল পোৱা নাছিলোঁ বা মই হয়তো বুজি পোৱাওতো মোৰ কিবা পলম হ'ব পাৰে বা মই বুজি নাপাবও পাৰোঁ কিন্তু এই বুজি পোৱা নোপোৱাৰ কাৰণেই কিতাপখনক লৈ মই কোনোদিনেই সমালোচনা কৰা নাই বা কিতাপখনৰ বিষয়ে মই কিবা এটা মন্তব্য দিবলৈ যোৱা নাই কাৰণ এইটো মোৰ সম্পূৰ্ণৰূপে কি হৈছে এটা ব্যক্তিগত অনুভৱ যিটো অনুভৱৰ দ্বাৰা মই কিতাপখন গ্ৰহণ কৰাত মোৰ কিছু অসুবিধা হৈছে